স্পিকাৰটো অনাৰ কেইদিনমান পাছতেই ছাউণ্ডৰ প্ৰব্লেম ভলিউমটো নবঢ়া হয় আৰু চুইছটো সোনকালে অফ নহয় এণ্ড ছাৰ্জত লগালেও ছাৰ্জ নহয় আৰু সোনকালে ছাৰ্জ হোৱাটোও অলপ বেয়া ছাৰ্জাৰডালো অলপ বেয়া এণ্ড আৰু স্পিকাৰটোৰ অতি সোনকালে বেয়া হ'ব নালাগিছিল